অসমীয়া সংস্কৃতিত বিশেষ কলাই হৈছে প্ৰথম কলা হৈছে বিহু আৰু বিহুত আমি যিবোৰ কাপোৰ ব্যৱহাৰ কৰোঁ সেইবোৰ আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ যে আমি বিহুত ব্যৱহাৰ কৰা কাপোৰ এৰি মূগা আৰু পাট মূগা এৰি মূগা আমি ঘৰতে পুহিব পাৰি তাত পুহি সূতা কাটি উলিয়াই তাঁতশালত বৈ আমি পিন্ধিব পাৰোঁ পুৰুষসকলৰ কথা ক'বলৈ গ'লে পুৰুষ সে'তে পুৰুষবিলাকৰ মুগাৰ চোলা ধূতি গামোচা ইত্যাদিত টঙালি আৰু মহিলাসকলৰ কথা ক'বলৈ গলে মুগাৰ মেখেলা মুগাৰ ৰিহা চোলা এইবোৰ আৰু সংস্কৃতি বুলি ক'বলৈ গ'লে আৰু কিছুমান থাকে যিবোৰ আমাৰ সকাম নিকাম সকামত আমি পুৰুষৰ সকলৰ কথা ক'বলৈ গ'লে ধূতি চোলা গামোচা চেলেং চাদৰ আৰু মহিলাসকলৰ কথা ক'বলৈ গ'লে মেখেলা চাদৰ আৰু চেলেং চাদৰ